আমি কুকুৰা হাঁহ পুহিবৰ কাৰণে আমাৰ ঘৰৰ পিছফালে ডাঙৰকৈ গঁৰাল বনাই দিছোঁ বাঁহেৰে বাঁহ বাঁহ কাটি আমি বাঁহেৰে তৈয়াৰ কৰি এটা ডাঙৰ গঁৰাল বনাই দিছোঁ তাত হাঁহ কুকুৰাখিনি ভালকৈ থাকিব পৰাকৈ আৰু যাতে কুকুৰা হাঁহখিনিয়ে অলপকৈ বতাহ পায় থাকিবৰ কাৰণে অলপ সেৰেঙা কৰি ওপৰত ফাক থৈ দিয়া হৈছে যাতে হাঁহ কুকুৰাখিনি তাত কোনো ধৰণৰ অসুবিধা নাপায় হাঁহ কুকুৰাখিনিয়ে যাতে ভালদৰে থাকিব পাৰে আহল বহলকৈ গঁৰালটো বনাই দিয়া হৈছে আৰু হাঁহ কুকুৰাখিনি থাকিবৰ কাৰণে আমি খু ধুনীয়া আহল বহল জেগা মানে গঁৰাল বনাই দিয়া হৈছে আৰু খাবৰ কাৰণে আমি কুকুৰা হাঁহ ব্ৰইলাৰ দানা দিয়া হয় ধান চাউল সেইবিলাক দানা দিয়া হয় আৰু হাঁহ কুকুৰা চৰিবৰ কাৰণে পিছফালে ডাঙৰ পুখুৰী খান্দি দিয়া হৈছে তাতে হাঁহ কুকুৰাবিলাক চৰি চৰিব পাৰে যাতে কোনো ধৰণৰ কষ্ট নেপায় তেনেকে ডাঙৰকৈ এটা পুখুৰী খান্দি দিয়া আছে আৰু ওচৰতে পথাৰ আছে পথাৰতো চৰিব পাৰে হাঁহ কুকুৰাখিনি কোনো ধৰণৰ অসুবিধা নহয় কুকুৰা হাঁহ চৰিবৰ কাৰণে পথাৰ আছে পুখুৰীটো চৰিব পাৰে আৰু ধান চাউল ব্ৰইলাৰ দানা সেইবিলাক দি হাঁহ কুকুৰাখিনি আমি ভালদৰে প্ৰতিপালন কৰি থাকোঁ আৰু গঁৰালটো ভালদৰে যাতে হাঁহ কুকুৰাখিনিয়ে অসুবিধা নেপায় সেইটো কাৰণে গঁৰাালটো ভালদৰে প্ৰতিদিনে চফা কৰি থকা হয় আৰু চাফা নক নকৰিলে মানে হাঁহ কুকুৰাখিনি অলপ অসুবিধা হয় সেইবাবে গাঁৰালটো প্ৰতিদিনে চাফা কৰি থকা হয় হাঁহ কুকুৰাখিনি যাতে ভালকে থাকিব পাৰে আৰু গঁৰালতে দানা পানী গঁৰালতো যোগান ধৰা হয় আৰু মেলি দিয়া পিছতো ধান চাউল দিয়া হয়